মই শেহতীয়াকৈ চোৱা চিনেমাখন হ'ল ৰঘুপতি আৰু মই চিনেমাখন চাইছিলোঁ লখিমপুৰৰ নক্ষত্ৰ হলত ৰঘুপতি চিনেমাখন বহুত ভাল আছিল আৰু তেওঁলোকৰ যি কলা কুশলী সকলোৰে বহুত ধুনীয়া হৈছে আৰু বক্স অফিচত এই ৰঘুপতি চিনেমাখনে যথেষ্ট ভাৱে মানুহৰ সঁহাৰি লাভ কৰিছে